কি কৰছ এই বিয়া খাব যাবি না মাতছি না অঁ পিছে অঁ পিছে কি কৰবি কি লৈ যাবি স্বাস্বিকাৰ আস্বিকাৰ নিবি নে অঁ এনেকৈ যাবা লাগব আৰু ফূৰ্তি কৰবা লাগব বেছিকৈ আৰু বমা চমা মাৰবা লাগব নে কি অঁ বেছি ল'ব নালগে দে কমকৈ ল'লিয়ে হ'ল না কি

পিছে

কি কি মানে ফৰ্মেল ড্ৰেছেই লওঁ নেকি তই কি ল'বি অঁ সেইটো

অঁ তাকেতো অঁ সেই হ'লিয়ে হৈ যাব অঁ হৈ যাব আৰ বিন্দাছ

অঁ দে অঁ দে